মই জীৱিকাৰ বাবে এতিয়াও একো আৰম্ভ কৰা নাই মই এতিয়াও এজন ছাত্ৰ মই গুৱাহাটী মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ এজন ছাত্ৰ মই বৰ্তমান এজন ডক্তৰ হোৱাৰ বাবে অগ্ৰসৰ হৈছোঁ মই ডক্তৰটো বাছি ল'লোঁ কাৰণ মানে ডক্তৰৰ চাকৰিটো এটা সুৰক্ষিত চাকৰি আৰু মই ডক্তৰ হৈ কিনে বহুত মানুহক সহায় কৰিব পাৰিম বুলি মই ভাবোঁ তাৰপিছত আজিকালি সমাজত চাকৰি ইমান নোপোৱাই হৈছে যিটো মানে হাহাকাৰ হৈছে মানুহৰ মাজত সেই সেইটো চাই কিনে ডক্তৰৰ চাকৰিটো এটা সুৰক্ষিত চাকৰি আৰু